চৰাই পালনৰ সৈতে বহুতো সাধাৰণতে নিয়ম দেখিবলৈ পোৱা যায় যাৰ ফলত যিবিলাক প্ৰক্ৰিয়া অৱলম্বন কৰিলে চৰাই বা পশু পক্ষী ইত্যাদি পালনত বহুতো অসুবিধা সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় যাৰ ফলত বহুতো মানুহ স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায় চৰাই পশু ইত্যাদি পুহিলে সাধাৰণতে গাঁৱলীয়া সমাজৰ বহুতো মহিলা স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায় চৰকাৰেও এইবিলাক ক্ষেত্ৰত বহুতো সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা যায় গাঁৱে গাঁৱে বহুতো বহুতো আঁচনি আৰু ট্ৰেইনিং প্ৰক্ৰিয়া দিয়া দেখিবলৈ পোৱা যায় মহিলাসকলে চৰাই পশুপালন ইত্যাদি কৰিবৰ বাবে কিছুমান গোটৰ সৃষ্টি কৰি বহুতো স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে গোট ব্যৱস্থাৰ জৰিয়তে দহগৰাকী বা বাৰগৰাকী মহিলাই একেলগে সংগঠিত হৈ বহুতো পশু পক্ষী পালন কৰি স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰি পশু পক্ষী পালনত অসমৰ মহিলাই বহুতো অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে পশু পক্ষী ইত্যাদি পশু পক্ষী ইত্যাদি যদি মৰা বা মৰা দেখিবলৈ যদি পায় চৰকাৰে ইয়াৰ পৰা বহুতো ইয়াৰ ওপৰত বহুতো ডাঙৰ ডাঙৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ বনৰীয়া চৰাই বনৰীয়া জীৱ জন্তু ইত্যাদি যদি ম মাৰে তেনেহ'লে ৱাইল্ডলাইফ প্ৰটেকশ্যন এক্ট বুলি এখন আইনী এক্ট আছে যাৰ যাৰ যাৰ ওপৰত বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ কৃষি দৰ্শন যেনে দূৰদৰ্শনত দিয়া কৃষি দৰ্শন চেনেল আৰু বিভিন্ন ধৰণৰ ইউটিউব চেনেলতো আজিকালি পশু পক্ষী পালন কেনেকৈ কৰিব পাৰে তাৰ ওপৰত বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰদান কৰা দেখিবলৈ পোৱা যায় সাধাৰণতে বহুতো মানুহে ইউটিউব চেনেলৰ পৰা বহুতো স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে ইউটিউব চেনেলবিলাকত সাধাৰণতে বহু ধৰণৰ পশু পক্ষীৰ লগত বা জীৱ জন্তুৰ লগত জড়িত বহু ধৰণৰ সমস্যা সমাধান কৰা দেখিবলৈ পোৱা গৈছে উক্ত ইউটিউব চেনেলত বিভিন্ন ধৰণৰ বাহিৰৰ ডক্তৰ বা অসমৰ বা ভাৰতৰ ভিতৰৰ ভিতৰত থকা বহু ধৰণৰ ডক্তৰেও বহুতো বিজ্ঞাপন দিয়া দেখিবলৈ পোৱা গৈছে আজিকালি ছ'চিয়েল ছ'চিয়েল মিডিয়াত বহুত বহুতো পশু পক্ষী হোৱা সমস্যা বেমাৰ আজাৰ ইত্যাদিৰ বিষয়ে অতি সহজতে উপলব্ধ হোৱা দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াৰ ব্যৱস্থাটোৰ জৰিয়তে গাঁৱৰ বা চহৰৰ সকলো মানুহে অতি সহজতে কিছুমান পশু পক্ষী পালনত যদি সমস্যা সন্মুখীন হয় সকলোবিলাক সু নিয়াৰিকৈ পৰিদৰ্শন কৰি বা প্ৰতিপালন কৰিবলৈ বা বেমাৰটো প্ৰতি প্ৰতিকাৰ কৰিবলৈ সুবিধা পাইছে পশু পক্ষী হোৱা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কোনটো বেমাৰত কি কি দৰৱ বা ঔষধ ব্যৱহাৰ কৰিব লাগে সকলোবিলাক ইউটিউব চেনেলত ডক্টৰবিলাকে অতি সুন্দৰকৈ ক পৰিৱেশন কৰে যাৰ ফলত গাঁৱৰ বহুতো মানুহে অতি সু নিয়াৰিকৈ ফাৰ্মাচী বা ডক্তৰৰ ওচৰত গৈ উক্ত দৰৱটো লোৱাত স্বাৱলম্বী হৈছে ছ'চিয়েল মিডিয়া ব্যৱস্থাখনৰ পৰা পশু পক্ষী পালনত বহুতো সুবিধা সন্মুখীন হৈছে আজিকালি বাতৰি কাকততো কিছুমান বাতৰি কাকততো উক্ত পশু পক্ষী পালনৰ ওপৰত বহুতো বিজ্ঞাপন দিয়া দেখিবলৈ পোৱা গৈছে অসমৰ কিছুমান ইউটিউবাৰ আছে যোন যোনবিলাক ইউটিউবাৰে পশু পক্ষী পালনৰ ওপৰত কিছুমান ইউটিউব চেনেলত বিজ্ঞাপন দিয়া দেখিবলৈ পোৱা যায় যাৰ ফলত ভাৰত অসমৰ লগতে ভাৰতৰ বা বিশ্বৰ সকলোবিলাক মানুহে ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে আৰু কিছুমান মানুহে এই পশু পক্ষী পালনত প্ৰতি আকৰ্ষিত হৈছে বা কিছুমানৰ আশা থাকিলেও অতি সুন্দৰকৈ আশাটো পূৰণ কৰিব পাৰিছে পশু পক্ষী পালনৰ ক্ষেত্ৰত বহুতো মহিলা বা পুৰুষ স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে উক্ত পশু পক্ষী পালনৰ পৰা বহুতো মানুহে নিজৰ নিজৰ পৰিয়াল সংস্থাপিত হোৱাও দেখিবলৈ পোৱা গৈছে আগৰ দিনৰ আমাৰ আগৰ দিনৰ বহুতো মানুহে উক্ত পশু পক্ষী পালনৰ ক্ষেত্ৰত আকৰ্ষিত হৈ অগ্ৰগতি লাভ কৰি নিজৰ নিজৰ পৰিয়াল ইত্যাদি চলাব পাৰিছে